সৰু ল'ৰা ছোৱালী স্বাস্থ্য ভালে ৰাখিবলৈ আমি ঘৰতে প্ৰস্তুত কৰা খাদ্যসমূহ খোৱালে বেছি উপকাৰ সাধন হ'ব কিয়নো ঘৰ ঘৰৰ প্ৰস্তুত কৰা খাদ্যসমূহত যথেষ্ট পৰিমাণে পুষ্টিক পুষ্টি পোৱা যায় ঘৰতে প্ৰস্তুত কৰা চাউলৰ পৰা প্ৰস্তুত কৰা পিঠাগুড়ি যদি গা চেনি গুড় চেনী বা গুড় গাখীৰ গৰম পানীৰ সৈতে যদি মিহলাই খুৱাওঁ তেন্তে সৰু ল'ৰা ছোৱালী ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট পুষ্টি আহৰণ কৰিব পাৰিব বুলি মই ভাবোঁ এনে কৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰোধ হ'ব এনে কৰিলে এনেকৈ সৰু ল'ৰা ছোৱালী যথেষ্টখিনি পুষ্টি পোৱাৰ বেমাৰ বেমাৰ আজাৰ ৰোধ হোৱাৰ উপৰিও সৰু ল'ৰা ছোৱালীৰ মানুহ বৈদ্ধিক মানসিক দিশত উন্নত হ'ব বুলি ভাবোঁ আৰু সৰু ল'ৰা ছোৱালী যথেষ্ট পৰিমাণে গাখীৰ গাখীৰ খোৱা হয় তেনেহ'লে ই যথেষ্ট পুষ্টিত সহায় কৰিব